অ' বাইদ' কওক

কোনদিনা ই ৰিক্সাত যাবানা অ' তুমি আৰু ময়েনা কেইটামানত কেইটামানত ওলাম কি হৈছি অ' হ'ব দে যাম চাৰে চাৰে নটামান বজাত ওলাই গ'লে হ'ব ঘৰৰ পৰা অ' ই ৰিক্সাখনক কৈ থবা অ' অ' দা অ' অ'